ৰোগ প্ৰতিৰোধ কৰিবলৈ হ'লে আমি নিজৰ দেহাটোৰ ওপৰত বা নিজৰ স্বাস্থ্যটোৰ ওপৰত নিজেই মানে নজৰ ৰাখিব লাগিব মানে সাৱধানতা অৱলম্বন কৰিব লাগিব কাৰণ নিজৰ স্বাস্থ্যটো যদি ভালে নাথাকে তেতিয়াহ'লে আমি কেনেকৈ মানে চলন ফুৰণ কৰিম বা জীৱন কেনেকৈ মানে নিৰ্বাহ কৰিবলৈ মানে হেৰি কৰিব পাৰিম সেইকাৰণে স্বাস্থ্যটোৰ প্ৰতি মানুহে সকলোৱে নিজৰ স্বাস্থ্যৰ ওপৰত সদায় চকু ৰাখিব লাগে কাৰণ স্বাস্থ্যই অমূল্য অঁ সম্পদ সেইকাৰণে স্বাস্থ্যটো ভাল ৰাখিব ৰাখিবৰ কাৰণে আমি ঘৰতে হোৱা যেনে বাৰীতে হোৱা শাক পাচলি ফল মূল ঠিক তেনেকৈ গাখীৰ কণী ঘৰুৱা মানে কুকুৰাৰ কণীয়ে তেনেকুৱাবোৰ খাব লাগে খালে মানে স্বাস্থ্যটো অকণমান শক্তি পায় স্বাস্থ্যটো অকণমান ভালে ৰাখে স্বাস্থ্যটো ভালে ৰখাৰ লগে লগে সকলো বেমাৰ আজাৰ মুক্ত হৈ থাকে বুলি মানে ভাবোঁ বা যেনে দুৰ্বল হৈ নেযায় স্বাস্থ্যটো খানাটো যেতিয়া মানে বা ভিটামিন বা প্ৰ'টিনটো নেপাব স্বাস্থ্যটোৱে যিমান লাগে সিমান যদি নেপাওঁ মানুহ সদায় নিশকতীয়া হৈ যাব আৰু দুৰ্বলী হৈ যাব দুৰ্বলী হোৱাৰ লগে লগে সকলো বেমাৰে মানে আশ্ৰই ল'ব মানে আশ্ৰয় ল'ব নেকি সুবিধা পাব সেইকাৰণে আমি ঘৰতে গাখীৰ অকণমান ফল মূল যেনে কল আপেল তেনেকুৱাবোৰ বস্তু ঘৰতে হোৱা বা বাৰীতে হোৱা সাৰ নিদিয়া নৰসিংহ ভেদাইলতা তেনেকৈ ভিটামিনজাতীয় বস্তু বা প্ৰ'টিনজাতীয় বস্তু খাবলৈ খাব লাগে তেতিয়া স্বাস্থ্যটো নিৰোগী হৈ থাকিব মানে পুষ্টি পাব স্বাস্থ্যটো যেতিয়া পুষ্টি পাব আমি নিৰোগী হ'ম সদায় সেইটো কাৰণে সকলো ভিটামিন বস্তুৱেই খাব লাগে স্থানীয় মানে গাঁৱৰে ওচৰে পাঁজৰে থকা সকলো যেনে সকলো বস্তু বাৰীতে হোৱা সাৰ সাৰ চাৰ নিদিয়া মানে প্ৰয়োগ নকৰা বাৰীতে হোৱা লাই পালেং সকলোবোৰ তেনেকুৱা এইবোৰ মানে শক্তিদায়ক খাদ্য বা প্ৰটিনজাতীয় বস্তু সকলো খাব লাগে সেইবোৰ খালে মানে দেহাটোৱে মানে পুষ্টি পায় পুষ্টি পায় পুষ্টি পায় শৰীৰটো ভাল ৰখা শৰীৰটো ভাল ৰাখে সেইটো কাৰণে স্বাস্থ্যটোৰ ওপৰত বহুত মানে সতৰ্কতা অৱলম্বন কৰিব লাগে মাছ তাৰপিছতে এনেকৈ স্বাস্থ্যটো বেয়া মানে ভালে ৰাখিবলৈ হ'লে বা বেছি দুৰ্বল হৈ গৈছোঁ বেমাৰ আজাৰবোৰত পৰি পৰি বহুত দুৰ্বল হৈ গৈছোঁ গাত জোৰটো নাইকিয়া হৈছে পাৰজোল অকণমান মানে লোকেলজাতীয় যিবোৰ লোকেল বস্তু আমি খাব লাগে এই শিঙি মাগুৰ হওক গৰৈ কাৱৈ সেইবোৰ মাছ আনি আমি অকণমান যদি জোল বনাই খাওঁ তেতিয়া সম্পূৰ্ণভাৱে গাটো মানে শক্তিদায় দায়ক হ'ব সেইকাৰণে সকলো ফালৰপৰা মানুহে খোৱাটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগে গাখীৰৰপৰা ধৰি লৈ গাখীৰ যেনে সকলোবোৰ বস্তু এনেকুৱা ভিটামিনজাতীয় বস্তু খাব লাগে সেইটো কাৰণে যেতিয়া গাটো শক্তি পায় এই কল কমলা আপেল এনেকৈ বাৰীতে হোৱা আনাৰস সেইবিলাক আম আম কঁঠাল সেইবোৰ সেইবোৰ খালে শৰীৰটো ভালে ৰাখে বা পুষ্টি হয় আমি পুষ্টি পুষ্টিকৰ আহাৰ হিচাপে সেইবোৰ বস্তু সদায় খাব লাগে খোৱা খোৱা বোৱাৰ ওপৰতে স্বাস্থ্যটো মানে বহুত কথা আহি পৰে স্বাস্থ্যটোৰ ওপৰত স্বাস্থ্যটো ভালে ৰাখিবলৈ হ'লে সকলো ধৰণৰ ভাল ভাল বস্তু ভাল ভাল মানে কি ভিটামিনজাতীয় প্ৰ'টিনজাতীয় বস্তু খাব লাগিব সেইকাৰণে খোৱাৰ ওপৰত সদায় নজৰ ৰাখিব লাগে সেয়ে আমি সকলোবোৰ মানুহে মানুহে নিজৰ স্বাস্থ্যটো কেনেকৈ সুঠামকৈ ৰাখিব পাৰোঁ মানে অসুখ বিসুখৰ পৰা হাত সাৰিবপৰা হয় সেইটো কাৰণে সদায় সাৱধানতা অৱলম্বন কৰিব লাগে প্ৰতিটো বস্তুৱে খোৱাৰ আগত স্বাস্থ্যৰ পক্ষে মানে ক্ষতিকাৰক নে পুষ্টিকাৰক সেইটো এবাৰ ভাবিব লাগে বা চাব লাগে তেতিয়া সকলো ফালৰপৰা মানে যি স্বাস্থ্যটো মানে সবল হোৱাত যিটো শক্তি যিটো শক্তিদায়ক খাদ্য গাখীৰৰপৰা ধৰি লৈ সকলো যদি পৰে স্বাস্থ্যটো সদায় ভালে থাকে বা পুষ্টি পুষ্টিহীনতাত নোভোগে মানুহ সেইকাৰণে সকলো ফালৰপৰা ৰাখিব লাগে সেইবিলাক প্ৰতি খোৱা বোৱা প্ৰতি সকলো সময়তে চকু ৰাখিব লাগে সেইকাৰণে আহাৰ খোৱাৰ আগত কোনটো বস্তু বা আমি প্ৰ'টিন পাওঁ সেইটো সেইবিধ খাদ্যই আমি ব্যৱহাৰ বেছিকৈ কৰিব লাগে সেইকাৰণে চববোৰ ভিটামিন ভিটামিনদায়ক দায়ক বস্তুৱে খাব লাগে গাখীৰটো মানুহে বহু মানে পৰ্যাপ্ত পৰিমাণে খাব লাগে গাখীৰতো বহুত ভিটামিন পোৱা যায় কল কমলা সকলো সকলোবোৰ বস্তু যাতে ভালভাৱে খাবপৰা স্বাস্থ্যটো অপকাৰ নকৰাকৈ তেনেকৈ খাব লাগে সেইকাৰণে মানুহে সকলো ৰোগ প্ৰতিৰোধ কৰিবলৈ বা স্বাস্থ্যৱান কৰি ৰাখিব ৰাখিবলৈ বাৰীৰে বাৰীৰে বস্তু বজাৰৰপৰা কিনি ননাকৈ বাৰীৰে বস্তু যাতে গোটাই দুটা পুষ্টি দুটা বস্তু আনি হ'লেও মানে পুষ্টিদায়ক হিচাপে মিলাই মেলি খাব লাগে লাগে সেইটো কাৰণে সকলো সময়তে পুষ্টি পুষ্টিকৰ কাৰণে স্বাস্থ্যটোৰ কাৰণে বহুত মানে ভাবিব লাগিব সকলো বস্তু খোৱাৰ আগতেই মানুহে কোনটো খাদ্য খালে অপকাৰ নহয় সেইটো মনত ৰাখিব লাগে